হেল্ল' দাদা মই অনলাইনৰ জোতা এযোৰ অৰ্ডাৰ দিছিলোঁ আপোনাৰ তাৰপৰা জোতাযোৰ অলপ চাইজটো সৰু আহিলে মোৰ কাৰণে ভালদৰে পিন্ধিব পৰা নাই সেইকাৰণে মই সেইযোৰ ৰিটাৰ্ণ কৰি মানে ঘূৰাই দিম বুলি ভাবিছোঁ ঘূৰাই দিছোঁ কি কেনেকৈ ঘূৰাই দিব লাগিব অলপ বুজাই দিবচোন কি কি প্ৰচেছ আছে আৰু মইতো গোটেই পইচাটো দি দিছোঁ অনলাইনৰ যুগতে দি দিছোঁ মোবাইলতে সেই পইচাটো মই আকৌ ঘূৰাই পামনে নে আৰু কিবা মোক ভাল চাইজৰ জোতাযোৰ দিব যদি এতিয়াই কেনেকৈ কি কৰিব লাগিব ক'বচোন মই সেইযোৰ মানে মোলৈ হোৱাগৈ নাই মোৰ অকণমান টাইট হৈছে মোলৈ টান হৈছে ভৰিত ভালকৈ সোমোৱা নাই সেইকাৰণে মই ভাবিছোঁ সেইযোৰ ঘূৰাই পিনি নতুন এযোৰ ল'ম বুলি ভাবিছোঁ অঁ নাই নাই মই সেইযোৰ তেনেকৈ পিন্ধা নাই মই যিহেতু এবাৰ পিন্ধি চাইছিলোঁ মোলৈ পিন্ধাই নাই মই সেইযোৰ ঘূৰাই দিম আজিৰ পৰা কালিৰ ভিতৰতে মোক এযোৰ নতুন জোতা লাগিছিলে হয় মোৰ তেনেকুৱা জোতা এযোৰ পালে হ'ব খালি তাৰ ছাইজটো ডাঙৰ হ'ব লাগিব অলপ মোলৈ হোৱাকৈ মই নিজে চাই আনিম বাৰু অঁ মই ঘূৰাই দিম বাৰু তাৰ পইচাটোতোতো সেইটোতে হ'ব নতুন জোতা এযোৰ দিব ঠিক আছে অঁ